অঁ নমস্কাৰ মই এগৰাকী গৃহিণী হয় মই বেজৰ চুক বঙালী গাঁৱৰ এগৰাকী মহিলা মোৰ নাম শ্ৰী মমি বৰা হয় মই তাঁত বৈ বহুত ভাল পাওঁ তাঁতত বিভিন্ন ধৰণৰ হেৰি লগাওঁ গামোচা তাৰপিছত হেৰি চেলেং চাদৰৰপৰা ধৰি হেৰি বওঁ ৰিহা বওঁ তাৰপিছত এৰী সূতা স্কাৰ্ফ তাৰপৰা গামোচা বওঁ চাদৰ বওঁ তাৰপৰা সেইখিনি কিনিবলৈ প্ৰথমতে সূতা কিনিব লগা হয় তাৰপিছত ববিন কৰি তাঁতখন লগোৱা হয় দুগৰাকী মানুহ দৰকাৰ হয় তাৰপিছতে তাঁতখন অঁ দুজনী সহায়িকা দৰকাৰ হয় তাৰপিছতে হেৰি কৰিব লাগে এই তাঁতখন হেৰি কৰিবৰ কাৰণে তাঁত বাতি কৰিব লগা হয় তাৰপিছত আকৌ তাঁতখন কেইখন লগালোঁ তাৰ মাজতো এৰি দিব লগা হয় চিন দিব লগা হয় তাৰপৰা দুগৰাকীয়ে তেনেকৈ তাঁতখন চপাই মেলি কাটি পেলাই অ' হেৰি কাটি নহয় হেৰি কৰিব লাগে এই তাঁতখন পকাই মেলি চপাব লাগে তাৰপিছত ব' তুলিব লগা হয় ব' তুলিবৰ কাৰণে মানুহক শলি লাগে আঠডাল তাৰপিছত আৰু হেৰি চুঙা ব' চুঙা দৰকাৰ হয় ব' চুঙা দৰকাৰ হোৱাৰ পিছত আকৌ হেৰি কি হেৰি দৰকাৰ হয় হেৰি এই ব' ব' দৰকাৰ হয় ব' কিনি আনিব লাগে ব' চাৰি বাতি তোলা হয় চাৰি বাতি তোলাৰ পিছত তাঁতৰশালত অঁৰা হয় আৰু মাকো দৰকাৰ হয় তাৰপিছত আকৌ মাকোত বা ব'ব লগা হয় আঁচু দিব লগা হয় তাৰপিছত আকৌ তাঁতখন প্ৰথমতে হেৰি যেতিয়া শালত ডঙা হয় তেতিয়া খুঁটি দৰকাৰ হয় তাৰপিছত আকৌ হেৰিয়ৰ বিষয়ে এই দৰকাৰ হয় এই খুঁটি তাৰপিছত এই মাকো মাকো দৰকাৰ হয় মাকো হোৱাৰ পিছত মাকোৰে ব'ব পাৰি তাৰপিছত আকৌ তলত হেৰি লাগে গৰকা মাৰি লাগে তাৰপৰা মানুহগৰাকী এই হেৰি দৰকাৰ হয় এই গোটেইখিনি বস্তু দৰকাৰ কৰি লোৱাৰ পিছত তাঁতখন ব'ব পাৰি তাঁতৰ বিষয়ে তাৰপিছত আকৌ হেৰি হেৰি হয় আৰু তাঁতৰ আৰু বিভিন্ন ধৰণৰ মই তাঁতৰ হেৰি লগাওঁ তাৰপৰা তাঁতত আকৌ আঁচু দি ফুল বচা হয় ফুলখিনি আকৌ বাকীবোৰ এখন এখনকৈ কটা হয় কিছুমান সূতা আছে দাম লয় কিছুমান সূতা মুগাৰ সূতা দাম বেছি পাতৰ সূতাৰো দাম বেছি হয় তাৰপৰা ভাগে ভাগে হেৰিয়া সূতা আনিব লগা হয় বজাৰৰপৰা তাৰপিছত আৰু সেইখিনিয়ে তাঁতৰ বিষয়ে মই ইমানখিনিয়ে জানো মই আজিলৈকে তাঁতত তাঁত বৈয়ে আছোঁ তাঁতৰ কাম কৰি আছোঁ মই ৰিহাও লগাওঁ তাৰপিছত চেলেং চাদৰ লগাওঁ তাৰপিছত এতিয়া চাদৰ বৈছোঁ পাটৰ অঁ হেৰি নুনি পাটৰ সূতা আনি চাদৰ লগাইছোঁ হেৰি আঁচু দিয়াকৈ ফুল বাচি সাতখন লগাই থৈছোঁ তাৰপিছত আগতেও মই হেৰি বৈছোঁ ৰিহা বওঁ ৰিহা সাতাইছখনমান বৈছোঁ চজোটি সাতজোটিমানত ছখন সাতখনকৈ লগাইছোঁ ভাগে ভাগে সেইখিনি কৰি আছোঁ কিমান পাৰোঁ তাৰপিছত আৰু এৰী সূতা মোৰ ঘৰতে কাটো এৰী সূতা হেৰি মানুহে মা এৰী ঘৰতে পুহি এৰিখিনি হেৰি কৰি লওঁ সিজোৱা পিছত পলুটো আঁতৰাই সেইখিনি হাতেৰেদি সূতা কাটো টাকুৰীত সূতা কাটি আকৌ তাৰ হেৰি বেলেগ সূতা আনি মই তাঁতত বওঁ এৰী সূতাটো তাৰপিছত স্কাৰ্ফ লগাইছোঁ ছখন সাতখন তেনেকৈ বিক্ৰী কৰা হয় পোন্ধৰশ ওঠৰশ ভিতৰত তেনেকৈ বিক্ৰী কৰোঁ তাৰপিছত আৰু তাঁতৰ আৰু মেখেলা চাদৰো তেনেকৈ ভাগ ভাগ কৰি লগোৱা আছে লগোৱা হয় ফুল বচা হয় ফুলৰ বেলেগ বেলেগ ডিজাইন আছে হেৰি চানেকিত বোৱা হয় এই চানিকত বৈ চানেকিৰপৰা চাই চাই ফুল বাচোঁ আৰু ফুল বাচিবৰ কাৰণে ফুলৰ কাঠি এটা দৰকাৰ হয় আৰু সেইটো ফুলৰ কাঠি আৰু ফুলৰ কাঠিবোৰ সৰু সৰুকৈ বাঁহৰপৰা তৈয়াৰ কৰি লোৱা হয় আৰু যঁতৰ চেৰেকী শলি তাৰপিছত আকৌ খুঁটিমাৰি তাৰ গৰকামাৰি ডাংমাৰি তাৰ চালিমাৰি আৰু তাঁতৰ চাৰিটো চাৰিটা খুঁটা দৰকাৰ হয় আৰু টোলোঠা দুটা দৰকাৰ হয় তাৰপিছত মাকো তিনিটা চাৰিটা মানুহক লগা হয় আৰু আঁচু আঁচু দিব লগা হোৱাৰ কাৰণে আৰু হেৰিয়ৰ ভিতৰতো গেৰেলী মাৰি এডাল থাকে আৰু সেই খুঁটি তাৰপিছত সেইখিনিয়ে দৰকাৰ হয় মানুহক তাত এখন লগাবৰ কাৰণে প্ৰথমতে এতিয়া সিমানখিনিয়ে লাগে বুলি গম পাওঁ আৰু তাঁতখন যেতিয়া আকৌ কটা হয় কাটিবৰ কাৰণে ৰছী দৰকাৰ হয় তাঁতৰ লাষ্টত যেতিয়া কটা হয় তেতিয়া সেই ৰছিকিডাল দৰকাৰ হয় তাঁতখন শেষ হ'ব সময়ত তাৰপিছত আৰু তাঁতখন কটা হয় তাৰপিছত আৰু দৰকাৰ হয় হেৰি কি চিন দি দি কাটিব লগা হয় তাত প্ৰত্যেকখন তাঁতৰ হেৰি হেৰিয়ৰ মতে চিনৰ মতে তাৰপৰা আৰু হেৰি হয়

তাঁতৰ বিষয়ে মই এতিয়া সিমানখিনিয়ে আৰু হাঁহ কুকুৰা কিবা হাঁহ কুকুৰাও মোৰ আছে নাইকিয়া নহয় হাঁহ কুকুৰা পুহিবৰ কাৰণে গড়াল দৰকাৰ হয় হাঁহৰ কুকুৰা কণী পাৰি উমনি দিয়া হয় হাঁহ কুকুৰাক ৰাতিপুৱা গধূলি চাউল দানা দিয়া হয় আৰু ভেকচিনো দিয়া হয় ভেকচিনটোৰ নাম মই ইমানখিনি নেজানিম বাৰু সেইখিনিয়ে আৰু হাঁহ কুকুৰা গধূলি সময়ত আৰু হেৰি কৰা হয় তাৰপিছত খেতি বিষয়েও মই ইমানখিনি আমাৰ খেতি হেৰি আছে খেতি ইমান হেৰি নাই কটা

তাৰপিছত আৰু তাঁতৰ বিষয়ে মই সিমানখিনিয়ে জানো আৰু কেতিয়াবা তাঁতত হেৰিও এৰী সূতা যদি তাঁতত লগোৱা হয় এৰী সূতা বোৱা হয় তেতিয়া এৰী সূতা ব'লে পতককৈ বৈ দিব নোৱাৰে এৰি সূতা ব'লে এৰী সূতা তাহোন দিব লগা হয় বৰ টেঙা হেৰিখিনি কাটি গেলাই সেইখিনি তাহোন দিয়া হয় ব্ৰাছ এডালে প্ৰথমতে তাহোন দি ল'ব লাগে তাৰমানে হেৰিয়ত সানি সানি দিব লাগে এৰী সূতা বওঁতে তেতিয়া জাপ যায় তাৰমানে ডাঠ হয় এৰী সূতাখন দেখিবলৈ ভাল হয় তেনেকৈ যদি তেনেকৈ কৰা নহয় এৰী সূতাখন সেৰেঙা হয় আৰু যদি এৰী সূতা বোৱা হয় তেনেকৈ হেৰিকৈ বোৱা হয় আৰু চাদৰত ব'লেও চাদৰখন কি কৰা হয় গৰিয়লি দিয়া হয় কিছুমান চাদৰ ক্ৰিম ৰঙৰ চাদৰ লগালে গৰিয়লি দিয়া হয় মাজে মাজে হেৰি ঘৰ ঘৰপৰা নিচিনা হয় দেখিবলৈ ভাল লাগে তেতিয়া আঁচু অঁ আকৌ গামোচা লগালে আঁচু দিয়া হয় ডাঙৰকৈ ৰঙা সূতা দি আঁচু দিয়া হয় আঁচুৰ মাজতো গুণাৰ সূতা দি ফুল বাচিব পাৰি ধুনীয়াকৈ তাৰপিছত আৰু কাষৈ ধুনীয়াকৈ দি ডাঙৰ ফুলৰ গামোচা বাচিলে দেখিবলৈ ভাল লাগে মই সিমানখিনিয়ে জানো আৰু আৰু তাতকৈ আৰু

তাৰপিছত আৰু তাঁতৰ বিষয়ে আৰু ৰিহা ৰিহা লগাওঁ মই ৰিহা ৰিহাত হেৰি দিয়া হয় তাৰপিছত ৰিহাত হেৰি কেছ বচা হয় মই ৰিহা লগাওঁ ৰিহাত কেছ বাছি আগত কেঁচ দিয়া হয় ৰঙা হেৰিয়ে কেছ বচা হয় আৰু বেলেগ বেলেগ বেলেগ বেলেগ সূতাই ৰঙে হেৰি কেছটো বচা হয় তেনেকৈ ৰিহা হয় ৰিহা কাষত চকলেটৰ হেৰি আঁচু দিব লগা হয় বগা হ'লে ক্ৰীম ৰঙৰ দিলে ভাল লাগে আৰু এনেকৈ মুগা ৰঙৰ হ'লে চকলেটৰ দিয়া হয় তাৰপিছত হেৰিয়ে বোৱা হয় মুগা সূতা আজিকালি বজাৰত কিনিবলৈ পোৱা যায় মুগা সূতাইদি বোৱা হয় টচ টচপাতো বোৱা হয় তেনেকৈ মুগা সূতা হেৰি কৰা হয় আৰু পাতপলু মানুহে ঘৰত পোহা হয় পাতপলু এৰি সূতা অঁ কি পাত পাত হেৰিৰপৰা হয় গছৰপৰা তাৰপিছত যঁতৰত কাটি সূতা কাটি পাত পলুটো মানুহে হেৰি কৰে পাতৰ হেৰি কাপোৰ বয় আৰু বিভিন্ন ধৰণৰ তেনেকৈ সূতাই দি যোৰ কাপোৰ লগোৱা হয় আৰু গামোচাও ব'ব পাৰি তাৰপিছত চাদৰো ব'ব পাৰি চাদৰ মেখেলা তাৰপৰা চেলেং চাদৰ ব'ব পাৰি পাটৰ সেই সূতাৰপৰা মুগাৰ সূতাৰপৰা উকা মুগাৰ মেখেলা আৰু বিভিন্ন ধৰণৰ মুগাৰ মেখেলা যোৰ কাপোৰ তেনেকৈ বোৱা হয় মুগাৰ হেৰি গামোচাও বোৱা হয় তেনেকৈয়ে বওঁ সেইখিনি কৰিবৰ কাৰণে কিছুমান ঘৰত সূতা কাটি লোৱা হয় আৰু সূতা নাথাকিলে বজাৰৰপৰা আনি বোৱা হয় কিনি আনি এই সিমানখিনি মই আৰু ইমানখিনিয়ে জানো এই হেই তাঁতৰ বিষয়ে নমস্কাৰ হ'ব অলপ ক'লোঁ বাৰু এইটো চাচোন কি কৰিব লাগিব

এইটো কি কি কৰিব লাগিব অঁ মই যাওঁগৈ কেনচেল কৰিম ঘৰ যাওঁ মই